মই সকলো ৰান্ধি ভালপাওঁ আৰু সকলোবোৰ বস্তু খাইও ভালপাওঁ তেনেকৈ প্ৰধানকৈ মই ঢেঁকীয়া কঁঠাল গুটি ঔটেঙা দি বনাওঁ তাৰ লগত অকণমান ডালিও দি দিওঁ উতলাৰ পাছত আমাৰ নদীৰ পৰা অনা পুঠিমাছ কেইটামান পেলাই দিওঁ সেইকিটা দি তৰকাৰীকণ উতলাই তাৰ পিছত পৰিৱেশন কৰোঁ খাই খুব ভাল লাগে আৰু খোৱাইও ভালপাওঁ আমাৰ স্বামীগুৰুৱেও এই আহাৰ শাককণ পালে তেওঁ এগৰাহ ভাত বেছিকৈয়ে খাই এনেদৰে মাটি মাহো ৰান্ধো মাটি মাহখিনি শুকুৱাই ভাজি লওঁ ভজাৰ পিছত পতাত পিহি লওঁ পিহি ধুই পখালি ৰান্ধো ৰান্ধাত উতল অহাৰ লগে লগে অকণমান খাৰ তাত দি দিওঁ খাৰ দিয়াৰ পিছত আদা নহৰু দি তেল মাৰি তাৰ পিছত পৰিৱেশন কৰোঁ খাই খুব ভাল লাগে আৰু আহিলেও তেনেকৈয়ে খোৱাই খুব ভালপাওঁ তেনেদৰে পচলাও পচলাৰ লগত ৰঙালাও ৰঙালাও চয়াবিন কেইটামান বুটো দি ভাজিলে সেই পচলাকণো খাই খুব ভাল লাগে আৰু আলহী আহিলেও তেনেদৰে পচলাও খোৱাও তাৰোপৰি লফা লফা শাকৰ তলকা খাই যে কি মজা লাগে লফা শাকৰ তলকাৰ লগত গৰৈ মাছ দি বনালে আমাৰ মানুহজনে খাই যে কিমান ভাল পায় উখোৱা চাউলৰ লগত লফা শাকৰ তলকা বনাই খোৱাওঁ খাই খুব ভাল পায় তাৰোপৰি তাৰোপৰি কলডিল কলডিলৰ লগত পাৰ মাংস দি ৰান্ধো সেই ৰান্ধন ৰন্ধাৰ কলডিলৰ আঞ্জাকণো খাই বহুত ভাল লাগে তাৰোপৰি জলপান জলপান হুৰুম হুৰুম বনাওঁ আমি ঘৰতে নিজেই তৈয়াৰ কৰোঁ এই হুৰুম গাখীৰৰ লগত খাই ইমান যে ভালপাওঁ আৰু আলহীকো খোৱাই খুব ভালপাওঁ তাৰোপৰি সান্দহ গুড়ি সান্দহ গুড়িয়ে ভীম কলেও পিটিকি খাই আমি খুব ভালপাওঁ আৰু ওচৰ চুবুৰীয়া আলহী আহিলেও তেনেকৈ খোৱাওঁ তাৰ পিছত কঁঠালৰ লগত পিঠা গুড়ি পিঠা গুড়ি কঁঠাল পিটি সানিও আমি এনেকৈয়ে লাড়ু কৰি ৰাতিপুৱা চাহৰ লগতো খাই খুব ভালপাওঁ আৰু ওচৰৰ দুই এগৰাকী আলহী আহিলে তেওঁলোককো তেনেকৈ দি খুব ভালপাওঁ এনেদৰে মই ৰান্ধিও ভালপাওঁ খাইও ভালপাওঁ আৰু শুকুতা শুকুতাটো আমাৰ অসমীয়াৰ প্ৰিয় খাদ্য এই শুকুতাটো আমি পাতবোৰ শুকুৱাই তাৰপিছত গুড়ি কৰি আমি যেতিয়া ৰান্ধো ৰান্ধি ৰন্ধাৰ তাৰ কেইটামান খুন্দু চাউল মিহলাই ৰান্ধি আদা নহৰু দি তেল মাৰি খাই কেনেকুৱা যে ভাল লাগে এই শুকুতা আমাৰ মানুহজনে খাই বহুত ভাল পায় আৰু আমি মাহেকত এবাৰ হ'লেও এই শুকুতাটো খাই থাকোঁ তাৰোপৰি অন্যান্য শাক পাচলিও যেনে ভাত কেৰেলা তিতা কেৰেলা ভেন্দি স্কোৱাচ অমিতা এনেধৰণৰ পাচলিও আনি আমি নানান ধৰণেৰে ব্যঞ্জন তৈয়াৰ কৰিও তৰকাৰী বনাই খাওঁ আৰু সকলোকে খোৱাওঁ এই এইদৰে মই নানান ধৰণৰ পাচলি ৰান্ধি ভালপাওঁ খাই ভালপাওঁ